আমাৰ এইটো সংস্কৃতি নৃত্যটো বিশেষ দৰকাৰী বস্তু মানে নাচটো অকলে যে কিবা উৎসৱ বুলিয়ে নহয় আমাৰ স্বাস্থ্যৰ কাৰণেও নাচটো খুব প্ৰয়োজনীয় মানে নাচ গান কৰিলে আমাৰ কিছুমান অংগ পতংগ সঞ্চালন হয় তো ভাল আৰু আমি বিহু বুলি ক'লে বলিয়া আমাৰ এতিয়া নাতি নাতিনীবিলাকেও বিহু বুলি ক'লে একো মানে নহ'লেও মাকৰ চাদৰখন টানি আনি দেউতাকৰ চুৰিয়াখন টানি আনি সেইভাগেই নাচিবলে ওলাই যায় সেইটোত আমাৰ আমাৰ পুৰণা বন্ধু বান্ধৱী লগ হ'লেও আমি ক'ৰবাত বিহু এচাট মাৰোঁ তাৰপিছত আকৌ বিয়া সৰু বিয়াতো আমাৰ একদম নাচটো এক নম্বৰ আমাৰ যেতিয়া কনাই মুকলা কৰা হয় তেতিয়া মানে আমি আইসকলে খুব ফূৰ্তি কৰোঁ তেতিয়াও আমাৰ নাচ হয় আৰু নামঘৰত আমি নাম ল'লেও সেইটো আমাৰ থিয় নামতো আমাৰ নাচ হয় আৰু এইবিলাক নৃত্য চিত্তবিলাকো এনেকৈ আছেই সেইবিলাক চলি আৰু এইবোৰ আমাৰ লাগিবই এইবোৰ আমি এৰিব নোৱাৰোঁ এইবোৰ আমাৰ ঠাইৰ বিশেষে বেলেগ বেলেগ নাচ আছে মানে জাতি বিহু বেলেগ বেলেগ বড়োৱে বড়ো নাচ দিব ধৰি লওঁক মিচিঙে মিচিঙৰ এনেকে প্ৰত্যেকৰে নাচ বেলেগ বেলেগ আছে আমাৰো তেনেকৈ বিহু সত্ৰীয়া নৃত্য কৃষ্ণ নৃত্য এনেকুৱাবিলাক আছে আমি বেছিকে মানে আমি বিহু নাচটো আৰু খুব হেৰি আমাৰ মানে বিহুটোত আমি বেছি মানে বলিয়া হৈ থাকোঁ আমাৰ অসমীয়া জাতিটো যাৰ জাতীয় উৎসৱ বিহু গতিকে আমাৰ বহাগ বিহু আহিলে ঢোল পেঁপা মাত শুনিলে আমি ৰ'ব নোৱাৰোঁ সকলো মানে সাজি কাচি বুঢ়া ঠেৰা বুলি কথা নাই আমি মাত শুনিলেই ওলাই যাওঁ আৰু আমি খুব মানে উপভোগো কৰোঁ নিজেও হেৰি কৰোঁ নাচ বাগ কৰোঁ আৰু এনেকৈ ক'ৰবাত বোলে হেৰি বিয়াৰ পানী তুলিবলৈ গ'লোঁ তেতিয়াও আমি একদম ফূৰ্তিত মানে বিয়া বুলি নহয় আৰু বিহু নিচিনাহে আমাৰ ফূৰ্তি লাগে আমি পানী তোলাৰ লগত নাচি বাগি সকলো মানে বুঢ়া ঠেৰা বুলি কথা নাই যোনে যেনেকৈ পাৰে নাচ বাগ কৰিয়ে যাওঁ তাপা হুঁচৰি গাবলৈও আমি মানে সকলো দলে বলে গাঁৱৰ বুঢ়া মেঠা এনেকে চব ওলাই যাওঁ প্ৰথমে আমি নামঘৰতে বিহু এচাত মাৰি লওঁ তাৰপিছত আমি গাঁৱলৈ যাওঁ ভাগ ভাগকৈ সৰু ল'ৰা ছোৱালীবোৰও তেনেকৈ বেলেগ বেলেগকৈ ওলাই যায় একো নাপালেও তেওঁলোকে সৌ টেমা এটাকে ঢোল কৰি লৈ যায় আৰু বাঁহৰ টকা চকালৈ আমি মহিলাসকলো তেনেকৈ বিহু মাৰিবলৈ ওলাই যাওঁ আৰু ৰাতি বিহু মাৰোঁ আগৰ দিনততো আমি গছৰ তলত বিহু মাৰিছিলোঁ এতিয়া এইবোৰ প্ৰায় উঠিছে এইবোৰ মানে মঞ্চলৈ গৈছে কিন্তু মঞ্চ বিহুতকৈ আমাৰ ইটো বিহু বেছি আমাৰ হেৰি আছিলে ভাল আছিলে গতিকেলৈ মানে নাচ বাগটো মানুহক লাগিবই মানে সেইটো কম্পালচৰী আৰু সেইটো নহ'লে আমাৰ স্বাস্থ্যও মানে অৱনতি হ'ব সেইটো আমাৰ ফূৰ্তি কৰা হয় আৰু স্বাস্থ্যৰ পক্ষেও বহুত ভাল মানে নাচ বাগ কৰাটো সেইটো মই ভাবিছোঁ আৰু আমি সেইমতে কৰিও থাকোঁ আৰু বিহু বুলিয়ে নহয় মানে বিহু বিয়া আমি য'তেই হ'লেও মানে কৰোঁৱে বিহু নাচটো আমাৰ থাকেই মানে সেইটো নাচিলে আমি মানৰ বহুত হেৰি হয় স্বাস্থ্যৰ কাৰণে ভাল বুলি ভাবোঁ গতিকে আমাৰ সকলোৰে মানে আমি ধৰি লওক বনভোজ এটা খাবলৈ গ'লোঁ তাতো গৈ আমি কাঁহী বাতিকে বজাই হ'লেও নাচ বাগ কৰোঁ মানে মনৰ ফূৰ্তিৰ কাৰণে তাৰপিছত কেতিয়াবা কাৰোবাৰ ঘৰত কিবা বজালেও মানে আমি ঘৰত নাচি থাকিবলৈ মন যায় নাচি থাকোঁ